অঁ হেল্ল' কোনে কৈছে অঁ

অঁ দিছে দিছে অঁ এপ্লাই কৰা কাৰণে তাতে অলপ যোজা অলপ লগাইছোঁ ক'চ্চো অঁ ল'ৰা ছোৱালীে প্ৰেক্টিছো কৰিব লাগে ৰাতিপুৱা উঠি দাউৰবা লাগে ডিফেঞ্চত যাৰ কাৰণে অঁ আজিকালি এই চৰকাৰে দিনত হৈছেতো পইচা পাতি ভেটি চেটি নচলে অঁ অঁ পাইছে বহুতে পাইছে পাইছে দি থাকিব লাগিব চৰকাৰে ভাল অঁ পদক্ষেপবিলাক লৈছে ভালে পদক্ষেপ লৈছে অঁ বহুত দিছে অঁ সুবিধা সুবিধা হৈছে নিবনুৱা সমস্যাও আছে থাকিবই থাকিবই অঁ অঁ অঁ অঁ অঁ হৈছে হৈছে হৈছে অঁ যাব লাগিব